ন লাখ আশী হেজাৰ ছশ সাত সাত লাখ নব্বৈ হেজাৰ পাঁচশ ষোল্ল পাঁচ লাখ চল্লিছ হেজাৰ তিনিশ বাৰ তিনি লাখ সত্তৰ হাজাৰ সাতশ ওঠৰ ছয় লাখ পঞ্চল্লিছ হেজাৰ সাতশ সাতাইছ